ভাৰতবর্ষ এখন বৈচিত্ৰপূৰ্ণ দেশ বিভিন্ন ভাষা ভাষীৰ নৃগোষ্ঠীয় লোকে এই ভাৰতভূমিত বাস কৰে সেইবাবে ভাৰতৰ ফেশ্বনৰ বিষয়ে ক'বলৈ গ'লেই এ ভাৰতৰ বিভিন্ন ভাষা গোষ্ঠী জনগোষ্ঠীয় লোকৰ সাজপাৰৰ লগতে তেওঁলোকৰ খাদ্যাভাসো এই ফেশ্বনৰ ভিত আওঁতাৰ ভিতৰত পৰে মই যেতিয়াই ফেশ্বনৰ কথা ক'বলৈ যাওঁ তেতিয়াই ভাবোঁ যে ভাৰতৰ যি বৈচিত্ৰ্যময় ফেশ্বন সেয়া এক বিশ্বত নেদেখা নজিৰ মই ভাবোঁ বিশেষকৈ বৰ্তমান সময়ছোৱাত আগৰ তুলনাত আমাৰ ভাৰতবর্ষৰ বৰ্তমান কাপোৰ পিন্ধাৰ যিটো ট্রেডিশ্যন বা পৰম্পৰা সেয়া সম্পূৰ্ণৰূপে সলনি হৈছে বুলি ক'ব লাগিব কিয়নো বৰ্ত পশ্চিমীয়া সংস্কৃতিয়ে যেতিয়া ভাৰতবর্ষৰ সমাজ ব্যৱস্থাত গ্ৰাস কৰি উঠিছে তেতিয়াই পৰম্পৰাগত সাজপাৰৰ বিপৰীতে জিনচ্ বা ফেন্সি ড্ৰেছৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা হৈছে পশ্চিমীয়া ফেশ্বনে ভাৰতবর্ষৰ ফেশ্বনক বিভিন্ন ধৰণে প্রভাৱিত কৰিছে আমাৰ বৰ্তমান সময়ত পৰম্পৰাগত সাজপাৰৰ যি বজাৰ সেয়া সম্পূৰ্ণৰূপে ম্লান পৰিছে বুলিয়েই ক'ব লাগিব কিয়নো পশ্চিমীয়া সংস্কৃতিৰ যি পয়োভৰ বা বিভিন্ন ধৰণৰ বিভিন্ন সাজ সজ্জাৰ যি সাজপাৰ সেয়াই আমাৰ ভাৰতৰ যি পৰম্পৰাগত সাজপাৰক বজাৰ ব্যৱস্থাত এটা স্থবিৰতাৰ সৃষ্টি কৰিছে মই বিশেষকৈ আমাৰ যিবোৰ থলুৱা সাজপাৰ অর্থাৎ পৰম্পৰাগত সাজপাৰৰ লগতে ফৰ্মেল ড্ৰেছ বা বেছিকৈ পিন্ধি ভালপাওঁ কিয়নো মই নিজৰ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ বা নিজকে সেই এ এনে সংস্কৃতিৰ এজন অংশীদাৰ হিচাপে চিনাকি দিবলৈ ভাল পাওঁ বিশেষকৈ মই এই কাপোৰবোৰ কিনো আমাৰ থলুৱা শিপিনীসকলৰ পৰা লগতে ফৰ্মেল ড্ৰেছ যিবোৰ মোৰ প্ৰয়োজনীয় হয় স্কুল কলেজ আদিলৈ যাবলৈ সেইবোৰ মই কাপোৰ বজাৰৰ পৰা কিনি আনি আমাৰ থলুৱা দৰ্জী বা টেইলাৰৰ সহায়ত মই চিলাই পৰিধান কৰোঁ